যেতিয়া মই মাছ মাৰিবলৈ যাওঁ তেতিয়াই বিশেষকৈ আমি বিশেষকৈ আমি জাল যিটো লাঙি জাল বুলি কোৱা হয় বা পল' সেইবোৰেই ব্য়ৱহাৰ কৰোঁ আৰু আমি বিভিন্ন ধৰণৰ জালো ব্য়ৱহাৰ কৰোঁ আৰু সেই সঁজুলিবোৰ কেইটামান বছৰ এতিয়ালৈকে প্ৰায় সলনি হোৱাও মই দেখা পাইছোঁ আগতে কেইটামান বছৰ আগতে আমি বৰশী লৈ মাছ মাৰিব গৈছিলোঁ বা হাতেৰে খেপিয়াও আমি মাছ মাৰিছিলোঁ আৰু কেতিয়াবা আমি জালুকনী জালুকনীয়ে আমি দুটাই ধৰি পিনে জালুকনী বাই পিনাই মাছ উঠাইছিলোঁ কিন্তু আজিকালি প্ৰায় সেইটো দেখাও নাছিলোঁ আজিকালি সেইটো প্ৰায় দেখাও নাযায় সেয়ে জালুকনী আজিকালি ডাঙৰ ডাঙৰ যিহেতু জাল ওলাল আমি সেই জালেৰে মাৰো আজিকালি বৰশীৰ ব্য়ৱহাৰ প্ৰায় নেদেখোঁ জালুকনীৰ ব্য়ৱহাৰ প্ৰায় নেদেখোঁ আৰু চেপা যিটো আগতে আমি চেপালৈ মাছ ধৰিছিলোঁ পথাৰত থৈ আহোঁ তাত মাছ লাগে আজিকালি চেপাৰ ব্য়ৱহাৰো নেদেখোঁ আজিকালি বিভিন্ন ধৰণৰ সঁজুলি ওলালে সেইবিলাকে ধৰা হয় কিন্তু আগৰ দিনত বহুতো সঁজুলি সেইবিলাক প্ৰায় এতিয়া নাইকীয়া হৈছে